অঁ অঁ অনন্যা কোৱা মই এই বহি আছোঁ আৰু কি কৰিবা এই ধান চাই বহি আছোঁ

অঁ হ'ব বাৰু মোৰ তাত আছেই মই যাব লাগিব নেকি

অঁ হ'ব ভাল কথা তে মোৰ তাত আছে দেওবাৰে বুলি ক'লা ন' দেওবাৰে ৰাতিপুৱাই যাব লাগিব নহয় জানো অঁ হ'ব হৈ যাব হ'ব দেওবাৰে যদি হয় জালখন মই লৈ যাম তোমালোকে জলপানৰ ব্যৱস্থাটো কৰিবা বুজিছা তামোল পাণৰ ব্যৱস্থাটো কৰিবা নহ'লে আকৌ যি ৰ'দ আছে

অঁ হ'ব ঠিক আছে হ'ব দেওবাৰে ঠিক আছে দেওবাৰে মই আগবেলা ওলাম তোমালোকৰ তাতে যাম ঠিক আছে জালখন লৈ ঠিক আছে ঠিক আছে